অঁ পাব মানে আপুনি কোন কোনদিনা যাব বুলি ভাবিছে অঁ জানুৱাৰী দছ তাৰিখ আপুনি আগতে কৰিব লাগিছিল এতিয়া কনফাৰ্ম টিকেট পাবনে নাপাব এইটো মানে গম গম পোৱা নাযাব মানে আপুনি কেতিয়া যাব বুলি ভাবিছে কোনটো সময়ত মানে এনেই ক'বলৈ গ'লে তিনিখন ট্ৰেইন আছে সেই মানে ৰাতিপুৱাৰ সময়ত এখন আছে আৰু এখন দুপৰীয়াৰ সময়ত আৰু এখন ৰাতিৰ সময়ত আপোনাৰ ভাল লগা টাইমটো বা এতিয়া কোনখন হ'ব কোনটো সময়ত হ'ব ৰাতি ৰাতিপুৱা ট্ৰেইনখন সাতটামানত আহিব আৰু দুপৰীয়াখন এটামানত আহিব ঠিকে অঁ ঠিক আছে মই চাই দিও ৰ'ব ঠিক আছে মই দুপৰীয়া ট্ৰেইনখন আপোনাৰ দুপৰীয়া ট্ৰেইনখনৰ কাৰণে মই টিকটটো ঠিক কৰি দি আছোঁ টিকটখন আপুনি পাই যাব কিন্তু বৰ্তমান ৱেটিঙত থাকিব আৰু কনফাৰ্ম হ'লে আপোনাৰ তাত মেছেজ যাই পাব পইচাটো বাৰশমান হ'ব বাৰশ হ'ব মানে আপুনি লাষ্ট মমেণ্টত ক'লেতো গতিকে এতিয়া বাৰশ মানে পৰিব টিকটটো কনফাৰ্ম কৰি দিওঁ নেকি অঁ হ'ব দিয়ক তেতিয়া দুপৰীয়াৰ মানে জানুৱাৰী দহ তাৰিখ অঁ আৰু দুপৰীয়াৰ এটা বজাত ট্ৰেইনখন কনফাৰ্মটো মই মানে এতিয়া ক'ব নোৱাৰিম কাৰণ টাইমটো কম আছেতো আৰু এতিয়া পিছে আপুনি ট্ৰেইনখনত কোন ঠাইত ল'ম বুলি ভাবিছে এ চি এ চি ৱান এ চি টু নে শ্লিপাৰত দিম ঠিক আছে দিয়ক টিকটখন কনফাৰ্মত নাই বৰ্তমানটোৰ টিকটখন ৰেটিঙতে আছে কনফাৰ্ম হ'লে আপোনাৰ তাত মেছেজটো গৈ পাব দিয়ক

অঁ মেছেজটো আপোনাৰ তাত যাই পাব দহ তাৰিখৰ আগতে আপুনি গম পাই যাব দিয়ক ৱেটিঙত মানে হ'বতো লাগে আপোনাৰ কনফাৰ্ম হৈ যাব যিহেতু ছিক্স ছিক্স নাম্বাৰ ছীটত আপুনি পাইছে অঁ হয়